অ হয় ক'ৰ পৰা কৈছে আপুনি অ কওকচোন বাৰু কি লাগে অ আছে আছে বহুত গামোচা আছে বহুত ধৰণৰ এনে ডাঙৰ ফুলৰ সৰু ফুলৰ আপুনি যি বিচাৰে তাকে পাব কওকচোন বাৰু অ অ হয় নেকি তেনেকুৱা গামোচাবিলাকৰ বহুত দাম আকৌ আপুনি দামটো শুনি ল'ব নেকি অ দামটো মানে মই এনে পঁচিছশকৈ বি বিক্ৰী কৰি থাকোঁ আপোনাক কেইখনমানে লাগে অ হয় নেকি আৰু তাত এই গামোচাৰ বাহিৰেও মানে মোৰ পাট মুগা বা অন্যান্য কাপোৰো মই বিক্ৰী কৰোঁ তাকো নিব পাৰিব পেটিকোট আছে ব্লাউজ আছে বিভিন্ন ধৰণৰ ধৰি লওক সাজ পাৰ আছে আৰু হয় নেকি অ হ'ব আপুনি আহিব কোনদিনাখন আহে মোৰ দোকানখন মানে মৰিগাঁও এনে ধৰি লওক এই কি নিৰ্মল হোটেলৰ ওচৰত আছে দোকান মোৰ মানে ৰাতিপুৱা আঠটা বজাৰ পৰা প্ৰায় আবেলি নটামান বজালৈকে থাকে অ হ'ব দিয়ক আপুনি আহিব আহি লৈ তাৰমানে চাই চিন্তি লৈ যাব আৰু কি কি লাগে অ অ মুগা ৰঙৰ মুগা ৰঙত বাৰু মই চাব লাগিব গুদামত আছেনে নাই মই গুদামত চাই কৈ বাৰু থৈ দিম আপুনি আহিব আহিলে মানে চাই কৈ লৈ যাব আৰু কেইখন লাগে অ আছে আছে আছে ওম ওম আছে ক্ৰীম কালাৰযোৰ লাগে ন' অ অ হ'ব দিয়ক বাৰু আপুনি আহিব আহিলে চাই চিন্তি লৈ যাব হা ঠিক আছে ৰাখিছোঁ এতিয়া হা